যদি আমাৰ পানী লগা হয় সৰু হওক বা ডাঙৰ হওক মানে পানী লগা যদি হয় চবৰে প্ৰথমতে আমি ডক্তৰৰ ওচৰত নাযায় ঘৰুৱাভাৱে যিটো আমাৰ পৌৰাণিক বুলি কয় পৌৰাণিক পদ্ধতিটো আমি অৱলম্বন কৰিব পাৰোঁ যিটো মানে তাৰ কোনো ক্ষতিও নাই অপকাৰো নাই উপ মানে উপকাৰ আছে সেইটোৰ ভিতৰত হ'ল প্ৰথমতে আপোনাৰ পানী লগা ভাল কৰিব লাগিলে আমি গৰমপানী দি গা ধুই নহৰু তেল লগাই মালিচ কৰি বা নহ তেল অলপ নাকত লগায়ো এনেকৈ কুম কুমত মানে যিটো আমাৰ কুম বুলি কয় সেইখিনিত লগালেও ভাল হয় তাৰপিছত ভৰি হাত যদি সদায় মালিচ কৰি থকা যায় বা গৰমপানী দি গা চা ধুই এইখিনি কৰিলেও ভাল তুলসীৰ ৰস খালেও ভাল আমাৰ যিটো মানে পানী লগাত সেইটোও কাম কৰে বহুতখিনি কাম কৰে বা আদা তাৰপিছত দালচেন দালচেনি লং ইলাচি এইখিনি লগ কৰি আমাৰ যিটো মচলা চাহ বুলি কয় সেইখিনি সেই খালেও ভাল হয় তাৰ এটা কট বনাই ল'লে সেইটো চাহ যদি খোৱা যায় সেইটো পৰাও বহুতখিনি উপকৃত হয় তাৰ উপৰিও আমাৰ যিখিনি ঘৰুৱা খাদ্য ঘৰুৱা খাদ্যখিনি আমি এইকেইদিনত যদি গৰম খাদ্য খাওঁ সাধাৰণ পানী লগাটো ভাল হৈ যায় তাৰ উপৰি আপোনাৰ সেই দুইদিন মাছ মাংস নাখাই মাছ যদি নাখায় আমি মাংসৰ অলপ গৰম হিচাপত খাওঁ সেনেকৈ ভাল কৰিব পাৰি ৰ'দত যদি আমি পিঠিখন ৰ'দত মানে ৰ'দৰ মুৱা কৰি বহি থাকোঁ পিঠিখনত গৰম লাগিলেও আমাৰ বহুত বেমাৰৰ পৰা উপকৃত হয় পানী লগাটোতো গুচিয়েই যায় পানী লগা গুচি যায় পিঠিখনত ৰ'দাই দিলে গৰম কাপোৰ বা গৰম পানী যদি আমি উশাহত উশাহ নিশাহ লওঁতে যদি আমি গৰম মুখখন মেলি যদি গৰমপানীখিনি মানে নিশাহত লৈ যাওঁ হাৱাটো সেই তেতিয়াও বহুতখিনি উপকৃত পাব পাৰি